দেখিবলৈ পোৱা গৈছে আজিকালি ৰাস্তা ঘাটবিলাকৰ মাজতে একোটা একোটা পুখুৰী সদৃশ মানে ভাঙি ভাঙি তাত পানী জমা হৈ থাকে মানুহে আহি পেলাই বহুত দূৰৰপৰা আহি পেলাই যেতিয়া দেখিব যে এইটো পুখুৰীয়েই নে ৰাস্তাই নে কি ধৰিব নোৱাৰা হয় অৱস্থা এটা হয় ধৰক শুকান বতৰৰ মাজতে আজিকালি বৰষুণ যেতিয়াই তেতিয়াই বৰষুণ হৈ যায় বৰষুণৰ পিছত দেখিব যে এইখিনিত ৰাস্তাটো ভঙাই আছে নে পুখুৰীয়েই হৈছে নে কিয়ে হৈছে একো গম পাওঁ পোৱা নাযায় গতিকে প্ৰশাসন বা বিভগীয় বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো ৰাস্তা ঘাটবিলাক সম্পূৰ্ণৰূপে মেৰামতি কৰা নাযায় গতিকে আমি যোৱা বছৰ মিউনিচিপালিটিক কৈ কৈ আমাৰ এটা ৰাস্তা আছিলে সেইখিনি আপোনাৰ লালমাটিৰপৰা শিলবাৰী লেন বুলি আমাৰ যিটো বাইলেনটো তেওঁলোকে বহুত লগাৰ পিছত ওপৰলৈ লিখাৰ পিছত মিনিষ্টাৰ মিনিষ্টাৰ পৰ্যন্ত ফোন কৰিবলগীয়া হৈছে চিনাকি মানুহ কোন আছে ইত্যাদিবিলাক চাই চাই আমি অভিযোগ প্ৰতি মানে ইয়াৰপৰা প্ৰতিবেদন পাঠ কৰিছোঁ কি বুলি কয় চ'ৰী অঁ প্ৰতিবেদন আমি চাবমিট কৰিছোঁ গোটেই ৰাইজে স্বাক্ষৰ কৰি পেলাই আমি মিউনিচিপালিটিত জমা দিছোঁ তাৰপিছতহে একেদিনাই মোৰলৈ খবৰ দিছে যে আপোনালোকে ইমান দিনৰপৰা লাগি থকা ৰাস্তাটো আজি হ'ব এতিয়া যোৱা বছৰ আগৰ বছৰ যেনে তেনে এই ৰাস্তাটো হৈছে কিন্তু এই যিটো ৰাস্তা আপোনাৰ ৰে'ল গেটৰপৰা আমাৰ শংকৰ মন্দিৰৰ ওচৰৰ এই পথচোৱা একেবাৰে চাব নোৱাৰা অৱস্থা আৰু মানুহ তাতে বহুত ধৰণৰ দুৰ্ঘছ দুৰ্ঘটনা ঘটি আছে দৈনিক চাইকেল ৰিক্সা টম্টম্ চববিলাক একে লগতে আহি সেইখিনিত যেতিয়া ৰখি যাবলগীয়া হয় পিছফালৰপৰা আহি গাড়ী ট্ৰেফিক জাম হৈ যায় বহুত সমস্যাৰ সন্মুখীন হৈছে এই অঞ্চলৰ বাসিন্দাসকলে গতিকে আমি প্ৰশাসনক বাৰে বাৰে জনোৱাৰ স্বত্বেও কামখিনি কিয় হৈ উঠা নাই আমি গম পোৱা নাই পুনৰ আমি হয়তো আকৌ এবাৰ তাতে গৈ পেলাই প্ৰতিবাদ কৰিব লাগিব নেকি তেনেকুৱা যেনহে পাইছোঁ ৰাস্তা ঘাটবিলাকৰ অভাৱনীয় দুৰৱস্থা দেখিলে আমাৰ যিবিলাক মন্ত্ৰী এম এল এ আছে তেওঁলোকে হয়তো চিন্তা নকৰেই নেকি তেনেকুৱা যেন অনুভৱ হৈছে কাৰণ প্ৰতিদিনে ইয়াতে বিভিন্ন ধৰণৰ ভি আই পিসকল অহা যোৱা কৰিয়েই থাকে তাৰ ওপৰেদিয়েই আহে এওঁলোকৰ হয়তো মনলৈ এবাৰো নাহেনে যে এই ৰাস্তাটো অকণমান ঠিক কৰি দিব লাগে ফোন এটা তেওঁলোকৰ এটা ফোনত হয়তো এঘণ্টাৰ ভিতৰত এটা ৰাস্তা হৈ বনি যাব পাৰে গতিকে এই কথাবিলাক জনসাধাৰণে চিন্তা কৰিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই যদি চিন্তা নকৰে সেইটো এনেকৈয়ে থাকিব হয়তো আৰু তাৰ তাৰ যিখিনি কি বুলি ক'ব দুৰ্ভোগ আমাৰ জনসাধাৰণে ভুগিবলগীয়া হয়